আমাৰ গাঁও অঞ্চলত ওজন বঢ়োৱাবলৈ চেষ্টা কৰা প্ৰত্যেক মানুহকে সকলোৱে প্ৰথমে দিয়া আইডিয়াটো হৈছে ভীমকল আৰু পিঠাগুৰি তাৰ পিছত হৈছে গাঁও অঞ্চলত সহজতে পোৱা বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলি ঘৰতে থকা লোকেল মাংস সেয়া মুৰ্গী হওক বা হাঁহৰ মাংসই হওক বা খাচী মাংসয়ে হওক তাৰপিছত খুব সঘনাই ভাত খোৱা কথাখিনিকে আমাক ডাঙৰে উল্লেখ কৰে